অঁ কওকচোন কোনে কৈছে অঁ হয় কওকচোন হয়

অঁ বিহু বুলিলে এতিয়া বিহু আমাৰ তিনিটা গম পাইছানে বিহু তিনিটা ব'হাগ বিহু কাতি বিহু মাঘ বিহু অঁ ব'হাগ বিহুটো আমাৰ ৰঙালী বিহু বুলি কওঁ ৰঙালী বিহুত আমি হুঁচৰি গাওঁ অঁ হুঁচৰি গাওঁ তাৰপিছত আকৌ এই কাতি বিহু যেনিবা আমি তুলসী তলত থাপনা পাতোঁ গধূলি থাপনা পাতি তাত প্ৰসাদ দিওঁ নাম এনেই গাই পেলাইনি প্ৰসাদ মানে ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীৰ সৈতে আৰু অঁ এনেই নাম এফাঁকি গাওঁ প্ৰাৰ্থনা কৰোঁ কৰি আৰু প্ৰসাদ খাওঁ তাৰপৰা অঁ মাঘৰ বিহুতো হয় মাঘৰ বিহুতো উৰুকাৰ আগদিনাখনেই ভোজ ভাত খাওঁ তাৰপৰা তাৰ পিছদিনাখনেই আমি মেজি জ্বলাওঁ ৰাতিপুৱা চাৰি পাঁচটামান বজাত অঁ মেজি ঘৰত আৰু তেনেকৈ আকৌ মেজি ঘৰত প্ৰসাদ দিওঁ প্ৰসাদ দি পেলাইনি আকৌ বয়োজ্যেষ্ঠসকলৰ সেৱা সৎকাৰ আপোনাৰ অগ্নি সেৱা কৰোঁ তামোল পাণ দি অঁ পিঠা পনা খোৱা বোৱা কৰা আকৌ অঁ আকৌ তাৰপাছত নামঘৰত নাম কীৰ্তন কৰা হয় শৰাই দিয়া হয় মানে বিহু সেইদৰে পালন কৰোঁ তিনিটা বিহু অঁ ভালকৈয়ে পালন কৰা হয় মই বৰ বিশেষ ইমান নাজানো আৰু তথাপিতো আৰু থূলমূলকৈ আপোনাৰ সেইকেইটাকে আমি পালন কৰি আহিছোঁ তাৰবিষয়ে ক'লোঁ আৰু হয় হয় অঁ অঁ হ'ব দিয়ক অঁ ঠিক আছে